আমাৰ অঞ্চলত বহুত ধৰ্ম আৰু বিবাহিত ওপৰত বহুতো বিতৰ্কিত মন্তব্য আছে সমাজত বহুতো আমাৰ খেল বহুতো আছে খেলৰ ওপৰত বহুত ভাগ বিতৰণ আছে সমাজে ইখন খেলে সেইখন খেলৰ ওচৰত যাব নোৱাৰে খাব নোৱাৰে আৰু বামুণীয়া ভাগৱতীয়া কীৰ্তনীয়া বহুতো বিভাজন আছে বামুণীয়া ভাগৱতীয়াই সমাজৰ বিবাহৰ বা যিকোনো কাজ কৰ্মত মাছ মাংস ব্যৱহাৰ কৰিব পাৰে আমাৰ শংকৰসংঘৰ যে ধৰ্মৰে কোনো সমাজে কোনো মাছ মাংস কোনো কাজ কৰ্মৰ বিবাহত ব্যৱহাৰ নকৰে যিকোনো ভাগৱতীয়া আৰু বামুণীয়া সমাজে মাতৃ পিতৃ মাতৃ কোনো মৃত্যু হ'লে মুণ্ড খোৰাই বা শংকৰসংঘ আৰু ভাগৱতীয়াই চুলি নুখোৰাই মুণ্ড নোখোৰায় সমাজত বহুতো নিয়মৰ সমষ্টি য'ত ভাগৱতীয়া আৰু বামুনীয়াই আঁউসী একাদশী পালন কৰে শংকৰসংঘই ভাগৱত হে পালন কৰে পোন্ধৰ দিনত ভাগৱত পালন কৰে আৰু মুস্তিদান নৱীকৰণ এই অ' মাচুল আঁচনি অংশ গ্ৰহণ কৰে আৰু বিবাহৰ ক্ষেত্ৰত আমাৰ জাতিৰ ক্ষেত্ৰত আমাৰ অ' বি চি আৰু জেনেৰেল কাষ্টৰ মানুহে চিডুল কাষ্টৰ মানুহৰ লগত বিবাহ নকৰে বিবাহ আমাৰ ইয়াত বিবাহৰ বিচ্ছেদ আছে আৰু অ' বি চি মানুহে আৰু জেনেৰেল কাষ্টৰ মানুহে বিবাহ কৰিলে পুনৰ আকৌ বিবাহ বিচ্ছেদ কৰে আৰু আমাৰ ইয়াত যিমান মিচিং আৰু হেৰি আছে সেইবোৰ মানুহে আমাৰ বিবাহ কোনো সম্পৰ্কত আগবাঢ়িব নোৱাৰে আৰু বিবাহৰ ক্ষেত্ৰত বহুতো বাধা আছে এই ক্ষেত্ৰত আমাৰ একজাম্পল আমাৰ ঘৰৰ ওচৰতে পায় আছে যেনে আৰু আমাৰ ইয়াত গাহৰি বিষয়ে ক'বলৈ গ'লে আমাৰ ইয়াত গাহৰি কোনো মানুহে ভক্ষণ কৰিব নোৱাৰে আমাৰ গাঁও আমাৰ সমাজত গাহৰি লৈ বহুত বিতৰ্ক বিতৰ্কিত মন্তব্য আছে আমাৰ গাহৰি ইয়াত সেৱন কৰিলে খোৱা বোৱা কৰিলে গাঁৱত পুহিলে আমাক সমাজে এঘৰীয়া কৰি ৰাখিব আৰু গাঁৱৰ বহু জাগৃত